আমাৰ অঞ্চলটোত যেনে আমাৰ দুলীয়া গাঁও ইয়াতে অ'টোৰ অ'টো চলে ই ৰিক্সা চলে বাইক স্কুটি বাছো চলে আৰু আৰু যেনেকৈ অ'টোত গ'লে চল্লিছ টকা ভাড়া লৈ খোৱাং চাৰিআলীলৈকে আৰু যেনেকৈ মৰাণৰ পৰা মৰাণৰ পৰা আহিলে গাড়ী ৰিজাৰ্ভ কৰি আনিব পৰা যায় ছশ সাতশ টকালৈ আমাৰ ইয়াৰলৈকে তাৰপিছত আমাৰ গাঁৱৰ গাঁৱতো তেনেকৈ ৰিজাৰ্ভ কৰি নিব পৰা হয় খৰাং চাৰিআল লগে গ'লে লাইনত গ'লে অ'টোবোৰত চল্লিছ টকা পঞ্চাছ টকা লয় তেনেকৈ হেৰিয়ত বাছ বাছত বিছ টকা ভাড়া লয় আৰু আজিকালি বা যাবলৈ মেলিবলৈ সুবিধা হ'ল আলি পদূলি ভাল হ'ল আজিকালি গাঁৱৰ অঞ্চলতো আমাৰ গাঁৱৰ অঞ্চলতো বা যিমান চুকে কোণে আলিবোৰ ব্লক ইটা পাৰি এই ভাল কৰি দিলে এতিয়া সেইকাৰণে চবতে তেনেকৈ গাঁৱৰ অঞ্চলতো অ'টোৰিক্সা গাড়ী তেনেকৈ বহুত সুবিধা সুবিধা আছে যাবলৈ আৰু কেতিয়াবা মৰাণৰ পৰাও মানুহে ৰিজাৰ্ভ কৰি আনে তেনেকৈ ছশ সাতশ টকা লয় প্ৰায় বাছ কম চলে বাছত ভাড়াটো কম মানুহ সকলো মানুহে বাছত যাবলৈ ৰখি থাকে বাছত যাবলৈও ভাল কেলে আৰামো হয় বাছত আৰু আজিকালি ই ৰিক্সা ওলাইছে ই ৰিক্সাটো অঁ প্ৰায় মানুহে বুকিং কৰি লৈ যেনেকৈ বোলে চাৰিআলিলৈকে গ'লোঁ বোলে মই ইমান টকা দিম তিনিশ দিম দুশ দিম তেনেকৈ যাবলৈ সুবিধা হয় আগতে তেনেকৈ পাবলৈ দিগদাৰ আছিলে গাড়ী আজিকালি গাড়ী পাবলৈ সুবিধা হ'ল আৰু প্ৰায় মানুহে এই অঞ্চলত স্কুটি বাইক হ'ল তেনেকৈ স্কুটি বাইকতে মানুহবোৰ প্ৰায় অহা যোৱা কৰে স্কুটি বাইকতে বহুত অহা যোৱা ফুৰা চকা কৰে আৰু আজিকালি ভিতৰুৱা অঞ্চলবোৰতো ইস্কু গাড়ী বহুত ধৰণৰ গাড়ী চলে দেই আমাৰ এতিয়া বাছে চলে তিনিখনমান বাছ চলে ডিব্ৰুগড়লৈকে যায় আমাৰ এইফালে পৰাই যায় ডিমৌ ডিমৌফালে পৰা আহে আৰু আৰু কি ক'ম এতিয়া অ'টোৰ বহুত অ'টোৰ চলে অ'টোত অহা যোৱা কৰিবলৈ ভাল যেনে এতিয়া মৰাণলৈকেও বা আঁতৰত যাবলৈ বা আজিকালি ভিতৰি ভিতৰি ৰাস্তা হ'ল বহুত শ্বৰ্ট কাটিং হ'ল সেইকাৰণে বহুত মানুহে শ্বৰ্ট কাটিঙে যায়গে তাৰপিছত এইটো কি আৰু আজিকালি মোবাইল হোৱাৰ পাও সুবিধা হ'ল পটককৈ নম্বৰ লৈ থ'লে ড্ৰাইভাৰবোৰক ফোন কৰি দিলে ঘৰৰ পৰা যাব পৰা হয় আগতে সেইবোৰ সুবিধা নাছিলে এতিয়া সেইবোৰ সুবিধা হয় বহুত ভাল হ'ল মানুহৰ কিছুমান সুবিধা হ'ল কি এই বহুত আজিকালি ৰিক্সা অ'টোৰ বাইক সেইবোৰ পৰা সুবিধা হ'ল আমাৰ এই অঞ্চলটোত বহুত গাড়ীয়ে চলে ৰাস্তা পদূলি ভাল হ'ল বিশেষকৈ সেইকাৰণে গাড়ী চলাটোৰ সুবিধা হ'ল বাৰু বহুতে এতিয়া তেনেকৈ এটা ইনকাম কৰি চলি আছে কিছুমান এতিয়া কিছুমান মাইকী মানুহেও চলাবলৈ ধৰিছে ৰি ৰিক্সা ই ৰিক্সা আৰু ও বহুতে চলায় বিশেষকৈ এতিয়াও দেখিছো বা বহুত কেইগৰাকী মাইকী মানুহে চলাইছে তাৰপিছত এইটো আৰুনো কি ক'ম এতিয়া দেখাবহে ক'ব পাৰিম আ এতিয়া আমিও বা ইমানো ক'ব ন নোৱাৰিছো দেখাব ক'ব পাৰিম বাৰু আৰু কি কি গাড়ী চলে এতিয়া কিছু প্ৰায় মানুহৰ ঘৰত বাইক স্কুটি হোৱাৰ পৰা এতিয়া লাইন গাড়ীটো বহুত কম তথাপিতো বয়সস্থ মানুহবোৰে বা লাইনতে যায় অ'টোৰিক্সা ৰিক্সা ৰিক্সা আৰু তেনেকৈ যায় আৰু

কিছুমানে এতিয়া বাহিৰ ৰেগুলাৰ ওলাই যাব লাগে সেইবিলাকে প্ৰায় বাছতে যায় বাছতে ফুৰা চকা কৰে আৰু এতিয়া কিনো কম জনাখিনিয়ে কৈছো আ কোৱাটো বা বহুত খৰ হৈছে সেইকাৰণে সোনকালে সময়টো গৈছেগৈ আৰু লাহে লাহে ক'বও নাজানিছো ক'মনো কি এতিয়া আৰু এইটো গাড়ীটো গাড়ীটো বহুত গাড়ী চল চলা ফুৰা কৰা হৈছে এতিয়া ক'লেনো কি হ'ব এতিয়া আমাৰ এতিয়া এই চুকৰ ৰাস্তাবোৰৰ ফালৰ পৰা আজিকালি ৰিক্সা ৰিক্সাবোৰ বহুত চলা হৈছে ই ৰিক্সা ৰিক্সা তেনেকৈয়ে চলিছে বহুত

তাৰপিছত এতিয়া বহুত বেটেৰী ৰিক্সাবোৰ বেছি হৈছে সেইবোৰ বেছি চলিবলৈ ধৰিছে বেটেৰী ৰিক্সা আজিকালি প্ৰায় বেটেৰী ৰিক্সাতে মানুহ অহা যোৱা কৰে আৰু ৰেগুলাৰ যোৱাবোৰৰ ঘৰতে বাইক স্কুটি আছে তেনেকৈ সেইবোৰতে অহা যোৱাটো

তেনেকৈ আৰু কোনে কেনেকৈ পাৰে বহুত গোটেই আজিকালি যাবলৈও সা সুবিধাটো হ'ল এইটো কি পা আজি চুকে কোণে ৰাস্তাবোৰ ভাল হোৱাৰ পৰা মানুহবোৰ তেনেকৈ যাবলৈ ধৰিছে আৰু স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে সুবিধা হ'ল বিশেষকৈ যান বাহনবোৰ হোৱাৰ পৰা এই গাঁৱৰ এই অঞ্চলবোৰত আগতে এতিয়া যাবলৈ বহুত দিগদাৰ হয় যেতিয়া এতিয়া হ'ল কি স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে সুবিধা ৰিক্সাৰ অ'টোৰিক্সাবোৰ বেছি হোৱাৰ কাৰণে গাঁও অঞ্চলত আগতেতো তেনেকৈ নাছিলে তেতিয়া স্কুল পঢ়িবলেও ল'ৰা ছোৱালীৰ অসুবিধা হৈছিল এতিয়া গাঁৱৰ অঞ্চলত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা হ'ল আৰু বাছ চলাৰ কাৰণে গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও সুবিধা হ'ল এতিয়া বাছত ভাড়াটো যেনেকৈ কম স্কুলীয়া ল'ৰা ছোৱালীয়ে পাঁচ টকা দিয়ে যাব পাৰে আৰু বাছত সেইকাৰণে সকলো ল'ৰা ছোৱালীয়ে বাছত যাবলৈ ৰখি থাকে আৰু ৰিক্সাবোৰত দহ টকা পোন্ধৰ টকা তেনেকৈ লয় স্কুলীয়া ল'ৰা ছোৱালীবোৰৰ পৰা গাঁও বিভাগে ফুৰিব যাবলৈ হ'লেও বহুত বহুত কম খৰচত যাব পাৰে বা বাছত ৰিক্সা অ'টোৰিক্সাবোৰত বেছি

তাৰপিছত এতিয়া আৰুনো কি ক'ম ক'বলৈও বা পাহৰি গৈছো কিছুমান কথা পিছত মনত পৰে বিশেষ প্ৰায় আজিকালি এই ল'ৰা ছোৱালীবোৰে স্কুল কলেজ যাবলৈও এই স্কুটি আছে স্কুটিতে অহা যোৱা কৰে তেল পঞ্চাছ টকা ভৰালেও দুদিন অহা যোৱা কৰিব পাৰে কিন্তু লাইনত গ'লেও বা কেইবাদিন লাইনত গ'লে বা বেছি পইচাটো বেছি লাগে সেইকাৰণে এতিয়া প্ৰায় তেনেকৈ যায় আৰু বা বাইক প্ৰায় অ'টোৰ ৰিক্সা তেনেকুৱাবোৰতে বহুত সুবিধা হ'ল আজি পটককৈ ক'বাত বিয়া সকাম এটা যাবলৈও বা আলি পদূলি ভাল কাৰণে যান বাহন চলে কাৰণেতো এতিয়া পটককৈ ৰিক্সা এখন অ'টোৰিক্সা এখন মাতিব পৰা যায় তেনেকৈ যাবলৈ সুবিধা হয় তাৰপিছত আৰু অ'টোৰো তেনেকৈ চলে অ'টো বহুত চলে বিছখনমান দহ দহ পোন্ধৰ বিছখনমান অ'টোৰ চলে ই ৰিক্সাও দহখনমান চলে আমাৰ এই অঞ্চলটোত আমাৰ যেনেকৈ হেঞ্চৰা পুখুৰীটো খৰাং চাৰিআলি এইলি নতুনকৈ এইবোৰ ই ৰিক্সাবোৰ চলিছে দহখনমান আৰু তেনেকৈ বহুতে এতিয়া এইবোৰ চলায়ে তেনেকৈ চলাই কৰি মেলিতো বহুত তেনেকৈ এটা এটা পৰিয়াল চলিছে আৰু নো ক'মনো কি আৰু তেনেকৈ আ মৰাণ পা যেনেকৈ পটককৈ এখন বুকিং কৰি আনিলো ছশ টকা সাতশ টকা লয় বেটাৰী ৰিক্সা তাৰপিছত এতিয়া তেনেকৈ মানুহৰ বহুত সুবিধা হৈছে বিশেষকৈ আলি পদূলিবোৰ ভাল আলি পদূলিবোৰ ভাল কাৰণেতো চলিছে নহ'লেতো ক'ত চলিব ইমান তেনেকৈ আ এতিয়া ৰেগুলাৰ যোৱাবোৰ কাৰণে এতিয়া সুবিধা হৈছে আ এতিয়া আমাৰ নিচিনাবোৰ গাঁৱলীয়া মানুহ এতিয়া দুদিন বা এদিন সপ্তাহত দুদিন ওলাই যাবলৈও অসুবিধা হয় তিয়া তেনেকৈ এতিয়া কিছুমানেটো সদায় যাব লাগে সেই সদায় যোৱাবোৰৰ কাৰণেতো দিগদাৰ হৈ যায় সেইবোৰেটো এতিয়া বেছি পইচা পাতিও লাগে তেনেকৈ এই বাছৰ কাৰণে ৰখি মেলি থাকে আ বাছতে যায়গৈ আ আৰুনো কি ক'ম আ সেইখিনিকে কলোং আ আকৌ কেতিয়াবা এনেকৈ ক'ব লাগিব আ এতিয়া কিছুমান পাহৰি গৈছো আ পাছত মনত পেলাই ক'ম আৰ